যোৱাকালি মই চেঁচাৰ তিনিআলিটোৰ পৰা চাৰ্জাৰডাল আনিলোঁ চাৰ্জাৰডাল মানে চিনাকীয়ে ভাইটিৰ দোকান এখনৰ পৰা আনিছিলোঁ সেইফালে যাওঁতে সি ক'লে কি দাদা চাৰ্জাৰডাল লৈ যা বোলে তোৰ চাৰ্জাৰডাল বেয়া হৈ আছে চাৰ্জাৰডাল ভালো হয় ত' মই ভাবিছিলোঁ প্ৰথমতে বেয়া হ'ব বুলি কিন্তু যেতিয়া ঘৰত আনিলোঁ তেতিয়া চাৰ্জ লগাই যেতিয়া দেখিছোঁ যে চাৰ্জাৰডাল অলপ ভালেই আছে অলপ ভাল মানে কিনো মই লগতে দুটা ম'বাইল চাৰ্জ দিলোঁ এটা লগৰটো আহিছিলে তাৰো চাৰ্জ নাছিলে ম'বাইলটোত ত' দুইটা যেতিয়া একেলগতে লগাই দিলোঁ অক মানে ইটোৰ পিছত সিটো লগাইছোঁ বাৰু ত' চাৰ্জো সোনকালে হ'ল দুইটাতে ম'বাইল তাৰপিছত ইমান এটা গৰমো হৈ যোৱা নাই মানে কিছুমান চাৰ্জাৰ এনেকা কি হয় অলপ দেৰি লগোৱা পিছত গৰম হৈ যায় বহুত আৰু চাৰ্জো নলয় ভালকৈ কিন্তু সেইডাল তেনেকুৱা নহ'ল মই খুব ভাল দামতে পালোঁ ভাল দাম মানে চিনাকী ভাইটি বুলি সি চাগে দামটো কমটি ল'লে নেকি ত' আগত যোনে আগলৈ যোনে যোনে লয় চাৰ্জাৰডাল চাগে পইচাটো উচল হ'ব সেইডাল কিনিলে হয়